আমি সকলোৱে চাহ খাই ভাল পাওঁ আৰু চাহ নহ'লে আমাৰ ৰাতিপুৱা দিনটো অকণো ভাল নালাগে মনটো ভাল লাগিবৰ কাৰণে আমি সদায় ৰাতিপুৱা উঠি চাহ খাওঁ দুপৰীয়া খাওঁ আবেলি খাওঁ আৰু আলহী যোৱাৰ লগে লগে আমি সেই আলহীক সদায় চাহকণেই সোধা পোছা কৰোঁ সেয়েহে আজি মই লাল চাহ কেনেকৈ বনাই খাওঁ তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ প্ৰথমে মই চাহকণ বনাবলৈ চাহৰ ছচটো ধুনীয়াকৈ ধুই পখালি লৈ গেছটো মোহাৰি লওঁ তাৰ পাছতে তাত গেছটোত পানী ছচটো উঠাই পানী যেইজন আছোঁ সেইজনৰ অনুসাৰে পানী অকণ দি লওঁ তাতে পানী অনুসাৰে চাহপাত দি তাৰপাছত চেনী দিওঁ তাৰ পৰা যেতিয়া চাহখিনি উতলিব তেতিয়া তাতে মই অকণমান আদা খুন্দি দিম আৰু লগতে ইলাচি অকণ খুন্দি দিম চাহখিনি উতলাৰ পাছত আমি সকলোৱে বহি সেই চাহকণ খাওঁ আৰু আমি কেনেকৈ গাখীৰ চাহ বনাই খাওঁ সেই বিষয়ে ক'ম গাখীৰ চাহ বনাবলৈ যোৱাৰ লগে লগে প্ৰথমে আমি গৰু গাখীৰকণ উতলাই লওঁ তাৰপাছতে ধুনীয়াকৈ ছচটো ধুই পখালি তাতে গৰু গাখীৰকণ বাকি দি গেছটো জ্বলাই উঠাই দিওঁ আৰু সেই সেই সময়তে আমি চাহ গাখীৰকণ গৰম হবলৈ লওঁতেই ধুনীয়াকৈ তাতে চাহপাত দিওঁ আন মানুহে যেনেকৈ চাহখিনি বনাওঁতে ঠাণ্ডা পানী দি লৈ পাই দি লয় তাৰ পাছত উতলাৰ পাছত যেনেকৈ গাখীৰ দিয়ে সেইদৰে মই চাহকণ নবনাওঁ তাৰ পাছতে চাহকণ যেতিয়া উতলিব উতলাৰ পাছত মই তাতে ধুনীয়াকৈ আদা আৰু ইলাচি অকণ খুন্দি পেলাই দি দিওঁ আৰু তাৰ লগতে তেজপাত এখিলাও দি দিওঁ আৰু যেতিয়া চাহকণ ধুনীয়াকৈ উতলিব ধুনীয়া যেতিয়া কালাৰ হ'ব তাতে মই গৰম গৰম পকৰি বনাই লৈ সকলোৱে বহি চাহকণ